হেল্ল' আপুনি প্ৰাঞ্চল হাজৰিকা হয় নাই কওকচোন অঁ মই উজালা দেউৰীয়ে কৈছোঁ হেৰি আপোনালোকৰ তাত মই ফুৰিবলৈ যাম বুলি ভাবিছিলোঁ আপোনালোকৰ তাত কি কি আছে জেগা মানে কেনেকুৱা জেগা আছে ফুৰিবপৰা হয় হয়

আপোনালোকৰ তাত কিবা কিবা অনুষ্ঠানবোৰ পতা হয়নে

আৰু আপোনালোকৰ তাত পিকনিক প্লেচবোৰ আছেনে

হয় হয়

অঁ অঁ মই আপোনালোকৰ তাত ফুৰিবলৈ যাম বা পিকনিক পিকনিকলৈ যাম বুলি মানে আপোনাৰ নাম্বাৰটো মই লৈছিলোঁ মোৰ এই লগৰ এটাৰপৰা নাম্বাৰটো লৈছিলোঁ আপুনি বাৰু এইবোৰ পিকনিক প্লেচবোৰ দেখাব পাৰিব নাই

হয় হয় ঠিক আছে দিয়ক ধন্যবাদ